হেল্ল' তৃপ্তি ৰেষ্টুৰেণ্ট নহয় জানো মই অংশুমানে কৈছোঁ অলপ আগতে দুটি বাৰ্গাৰ মই অৰ্ডাৰ কৰিছিলোঁ দুশ টকাৰ হৈছিল মই পে'মেণ্টটো কৰিলোঁ অনলাইনৰ জৰিয়তে গুগুল পে' দি মই পে'মেণ্টটো কৰিলোঁ কিন্তু পে'মেণ্টটো আপোনালোকে পালে নে নাই সেইটোহে কনফাৰ্ম হোৱা নাই এবাৰ কনফাৰ্ম কৰি দিব পাৰিব নেকি